অভিজ্ঞতা বুলি ক'বলৈ গ'লে আমাৰ বোৱাৰীজনী গোটত দহগৰাকী মানুহ আছিলে তেওঁলোকে আদা হালধি খেতি কৰিছি কৰিম বুলি ভাবিলে তাৰ পৰা আদা হালধি খেতিটো কেনেকৈ কৰে তাৰ পৰা মোক সুধিলেহি খুৰীদেউ আপোনালোকে আহা হালধিৰ খেতিটো কৰিম বুলি ভাবিছোঁ আপুনি অকণমান কৈ দিয়কচোন আমি কেনেকৈ কৰিম সেনেকৈ ক'লে মই বোলো আদা হালধিৰ খেতি এবছৰীয়া খেতি তোমালোকে কৰিবলৈ লৈছা লোৱা যথেষ্ট লাভ হ'ব তাত খালি তোমালোকে পচন সাৰ ব্যৱহাৰ কৰিবা ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰিবা তেতিয়া তেওঁলোকে ক'লে পচন সাৰনো কেনেকৈ বনাম মই বোলো পচন সাৰ এনেকৈ গছ গছনিৰ ডাল গেলা গছৰ পাত আম পাত কঁঠাল পাত বাঁহপাত এইবিলাক গোটাই এটা ডাঙৰকৈ গাঁত খানি ল'বা গাঁত খানি লৈ তাপা সেইবিলাক চব গাঁতত ভৰাই দিবা দি অলপমান গাঁতটো ভৰ্তি হোৱাৰ পিছত খেৰ অলপ দি দিবা খেৰটোৰ ওপৰত মাটি দিবা মাটি দি তাত পলসুৱা মাটি দি একদম সমানকৈ মুচি দিবা ফাটিব নালাগে ফাটিলে মানে সেই সাৰটো ভাল নহয় তাৰমানে বেয়া হয় সোনকালে নপচে মাটিটো ওপৰৰ লেপটো ফাটিব নালাগে সেই ফাঁটটো মেলিলে মানে বস্তুটো নপচে সাৰ নহয় তেনেকৈ তেওঁলোকে একমাহ দিন যত্ন কৰি সাৰ ব্যৱহাৰ কৰিলে সাৰ ব্যৱহাৰ কৰি পচন সাৰ প্ৰস্তুত হ'ল তাপা মাটিখিনি হাল বাই মাটি হেৰি কৰি চাহ কৰি এনেকৈ লো বনাই বনাই ল'লে লো বনাই বনাই তেওঁলোকে আদা কৰিলে দুবিঘা হালধি কৰিলে দুবিঘা কৰি পেলাই বহাগত ৰুইছে এইফালে ফাগুণত হৈছে খানি পেলাই বহুতখিনি লাভ পালে তেওঁলোকে পইচাও যথেষ্ট লাভ হৈছে তেওঁলোকৰ তাৰপিছত এনেকৈ হালধি আদা খেতিটো তেওঁলোকে কৰিলে তাৰপিছত ক'লে ৰবি শস্য ৰবি শস্য কৰোঁতে ময়ো যোগ কৰিলোঁ তাত ৰবি শস্যত লাই লফা পালেং গাজৰ ধনিয়া তাত এইটো এনেকৈ যিমানবোৰ শাক পাচলি পালেং পালেং শাকটো বহুত প্ৰিয় বস্তু এইবিলাক ভাল বস্তু ভাল শাক এইবিলাক তাতো গোবৰৰ সাৰ ব্যৱহাৰ কৰিব ক'লোঁ ব্যৱহাৰ গোবৰ সাৰ ব্যৱহাৰ কৰিলে তেওঁলোকে তাপা তেওঁলোকে টাবত আকৌ ফুল ৰুইছে ফুল যথেষ্ট ফুল ৰুইছে তেওঁলোকে ফুলত সদায় পানী দিবলৈ কৈছোঁ সদায় নিদিলেও অন্তত এদিনৰ মূৰত দুদিনৰ মূৰত মাটিটো শুকাই গ'লে পানীটো দিব লাগে আৰু মুঠতে তেনেকৈ দিবলৈ ক'লোঁ দিছে ধুনীয়া ধুনীয়া ফুল আনিছে ডালিয়া এইবোৰ কিবাকিবি ফুল আজিকালি ওলোৱা তেওঁলোকৰ ফুলবিলাক ৰমক জমককৈ ফুলি আছে নাৰ্চাৰি কৰিছে তেওঁলোকে অকল পচন সাৰ সেনেকৈয়ে এই পচন সাৰখিনি যে হালধি আৰু আদাৰ পৰা যিখিনি পচন সাৰ তেওঁলোকে প্ৰস্তুত কৰি লাভ হ'ল তাৰ পাছতে ৰবি শস্য কৰিলে ৰবি শস্য কৰাৰ পিছতে তেওঁলোকে ফুলৰ বাগান এতিয়া নাৰ্চাৰি খুলিছে নাৰ্চাৰিখিনিও একে বিক্ৰী হৈ আছে তেওঁলোকৰ সেই উপদেশ দিয়াৰ কাৰণে তেওঁলোকে মোক বহুত ভাল পায় মই জানো আচলতে আমাৰ মানুহজনে সেইখিনি বিষয়ে বহুত জানে তাৰপিছত সেইখিনি কৰোঁতে যিখিনি হেৰি প্ৰটেকশ্যন দিব লাগে প্ৰটেকশ্যনখিনিৰ কথা ক'বলৈ পাহৰি আছোঁ প্ৰটেকশ্যন মানে জেওৰা দিবই লাগিব জেওৰাখন নহ'লে মানে গৰু ছাগলী এইবিলাকে অনিষ্ট কৰে গতিকেলৈ চব ছাইডতে জেওৰা থাকিব লাগিব এতিয়াতো সিহঁতে যিখিনি নাৰ্চাৰি খুলিছে ফুলৰ হেৰি গছৰ সেই তাততো একেবাৰে নেট লগাবলৈ কৈছোঁ মই নেট নেট লগাই দিলে তেতিয়া বছৰি বছৰি বদলি কৰিব নালাগে আদা হালধি খেতি কৰোঁতে জেওৰা দিছিলে যথেষ্ট টকা পইচা খৰচ হয় বাঁহ কিনোঁতে হেৰি কৰোঁতে আকৌ তাৰ বিনিময়ত লাভো হৈছে বাৰু তেওঁলোকৰ তাৰ পিছতে ৰবি শস্যখিনি কৰিলে যে সেইখিনিৰ কাৰণে লাভ হৈছে আকৌ কবি খেতি ওলকবি বন্ধাকবি খেতি ফুলকবি আকৌ গাজৰ চাল চালগোম এনেকুৱা আকৌ এইটো বিট আজিকালি সেউজীয়া যিটো কবি কি বুলি কয় লাইশাকটো যে যিটো হেৰি বহাগত ফুলে সেইটো বহাগী লাই বুলি কয় সেই লাইটোতো বহুত দিন খাব পাৰি সেই বহাগী লাইটো বহুত ৰুলে বহাগলৈকে এতিয়ালৈকে ফুলাই নাই তেওঁলোকৰ লাইশাক সেইবিলাক মাটিটো খালি ওখ জেগা হ'ব লাগিব মাটিটো পানী পাব নালাগিব আৰু মাটিটো বালি একেবাৰে বালি হ'লেও নহয় বালিচঁহীয়া বালি আৰু আলতীয়া হ'ব লাগিব মাটিটো মাটিটো পৰীক্ষা কৰি ল'ব লাগে মাটিটো হেৰি নহ'লে মানে বস্তু ফচল ভাল নহয় গতিকেলৈ ইমানখিনিয়ে এইবোৰ ৰবি শস্যৰ ওপৰত কওঁ বুলি ভাবিলোঁ